খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সু স্বাস্থ্য

বিশেষভাৱে অৰিহণা যোগায় খেলবোৰৰ দ্বাৰাই মানুহে এক সু চিন্তাৰ আৰু সু স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে যাৰ জৰিয়তে মানুহে সকলো কাম কৰিবলৈ শাৰীৰিকভাৱে সহজ হয় শাৰীৰিক বল বাঢ়ে খেলৰ জৰিয়তেই খেলৰ জৰিয়তেই মানুহৰ শাৰীৰিক বল বুদ্ধিৰ লগতে

সু মানসিকতাৰ লাভ কৰে

সু স্বাস্থ্য লাভৱান হয় কেৱল খেলবোৰৰ দ্বাৰাই খেল হৈছে মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগ খেলবোৰ হৈছে মানসিক আৰু শাৰীৰিক শান্তি প্ৰদানৰ এক ব্যৱস্থা যাৰ জৰিয়তে মানুহে এক সুন্দৰ জীৱন যাপনত সহায় হয় এই খেলসমূহৰ দ্বাৰাই এই খেলসমূহ নহ'লে মানুহে শাৰীৰিক তথা মানসিক সু স্বাস্থ্য কামনা কৰিব পৰা নাযায় কেৱল এই খেলসমূহৰ জৰিয়তেই মানুহৰ সু স্বাস্থ্য আৰু সু মানসিকতা লাভ কৰাৰ

এজন মানুহ মানসিকভাৱে সুস্থ থাকিবলৈ তেওঁ খেলৰ অংশ হ'বই লাগিব লাগিলে তেওঁ বিভিন্ন ধৰণৰ খেলসমূহ খেলি লাভাৱিত হ'ব পাৰে যাৰ জৰিয়তে তেওঁ সু স্বাস্থ্য সু মানসিকতা লাভ কৰিব পাৰে শাৰীৰিক শৰীৰ অনুসৰি বিভিন্ন বিভিন্ন ধৰণৰ খেলবোৰ শাৰীৰিক খেলবোৰ প্ৰতিজনেই অংশগ্ৰহণ কৰিব পাৰে

খেলসমূহ খেলি মানসিকভাৱে যথেষ্ট উৎকৰ্ষিত হয় তাক সুনিৰ্দিষ্ট পথত আগবাঢ়ি জীৱনত আগবাঢ়ি যোৱাত খেলসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰে খেলৰ যোগেদি মানুহে সুস্থ মানসিকতা অৰ্জন কৰি জীৱনৰ কুশল বাটত আগবাঢ়ি যোৱাত বিভিন্ন ধৰণে সহায় হয় এই খেলৰ যোগেদিয়ে আজি বহু লোক বিশ্ব দৰবাৰত জিলিকি উঠিছে বিভিন্ন শাৰীৰিক খেল বিভিন্ন মানসিক খেলৰ যোগেৰে মানুহ আজি বিশ্ব দৰবাৰত চিনাকি হৈ পৰিছে শাৰীৰিক বা মানসিক খেল দুই ধৰণৰ খেল হয় শাৰীৰিক খেলসমূহত মানসিকতাৰ বিশেষভাৱে প্ৰয়োজন আৰু মানসিক খেলসমূহতো শাৰীৰৰ বলৰ তথা জ্ঞানৰ বিশেষ ভূমিকা লাভ কৰে যাৰ জৰিয়তে এই খেলসমূহ সম্পূৰ্ণ হয় আৰু খেলত হাৰ হৰা জিকা দুই ধৰণ অঁৰ পদক্ষেপ পোৱা যায় হাৰ আৰু জিত এই দুই খেলৰ এক অপৰি হাৰ্য অংগ যাৰ জৰিয়তে মানুহে সু মানসিকতা লৈ জীৱনত সঠিক পথত আগবাঢ়ি যোৱাত খেল এক অবিৰং এক অবিৰং অংগ হৈ পৰিছে মানৱ জীৱনৰ খেলসমূহ হৰ জৰিয়তে মানুহ জীয়াই আছে এক সু স্বাস্থ্য লৈ এক সু মানসিকতালৈ এক সু স্বাস্থ্য আৰু এক সু মানসিকতালৈ খেলবোৰৰ জৰিয়তে মানুহ জীয়াই আছে